নমস্কাৰ অঁ আপুনি কোন ঠাইৰ পৰা আহিছে বাৰু অঁ হয় নেকি অঁ নিশ্চয় দেখাব পাৰিম এই আপুনি মাজুলী চাবলৈ হ'লে প্ৰথমতে নিমাতিঘাটৰ ফেৰীত উঠিব লাগিব তাৰপিছত আপুনি কমলাবাৰী সত্ৰত কমলাবাৰীত নামিব লাগিব তাৰপৰা আপুনি তাত মোক লগ কৰিব আৰু মই আপোনাক সকলো ঠাই যদি বিশেষকৈ সত্ৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিম অঁ নিশ্চয় অঁ মাজুলী এতিয়া সত্ৰ নগৰীয়ে যেতিয়া তাত সত্ৰসমূহেই বিশিষ্ট স্থান পায় গতিকে নিশ্চয় মই আপোনাক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনাক তেনেহ'লে কেতিয়া লগ পাম হয় নেকি অঁ ঠিক আছে মই আপোনাক ফেৰী ঘাটতে লগ কৰিম তাৰপৰা আপোনাক মই গন্তব্য স্থানত লৈ যাম দেই অঁ ঠিক আছে ঠিক আছে অঁ মোক ফোন কৰিব মই তাৰপৰা আপোনাক জনাম ঠিক আছে ধন্যবাদ